সৰ্বসাধাৰণতে আমাৰ যিকোনো সময়তে কীট পতংগই কামোৰিব পাৰে কোনেও ক'ব নোৱাৰে যে মোক নাকামোৰে তেতিয়া কিছুমান বনৌষধ আছে যে যিবোৰ আমি ব্যৱহাৰ কৰিলে কীট পতংগই কামোৰাক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ এক নম্বৰতে বৰলে বা মৌমাখিয়ে কামোৰিলে কি কৰিব লাগিব যদি আপোনাক বৰলে বা মৌয়ে বিন্ধে তেতিয়া আপুনি আদা ৰস বা পিঁয়াজৰ ৰস বা নাৰ্জী ফুলৰ পাতৰ ৰস সেই ঠাইত সানিব য'ত আপোনাক বৰলে বা মৌমাখিয়ে কামোৰে তেতিয়া আপোনাৰ ফুলি উঠা অংশত বিষ কমি যাব দুই নম্বৰতে এন্দুৰ বা নিগনিয়ে কামোৰে তেতিয়া আপুনি কি ঔষধ ব্যৱহাৰ কৰিব তেতিয়া আপুনি পনৌনৌৱা ল'ব পনৌনৌৱা পিঁচি আপুনি সেই ঠাইত লগাব লগাই অলপ দেৰি থ'ব আকৌ ধুই পুনৰ আকৌ লগাব আপুনি ৰসো খাব পাৰিব তিনি নম্বৰতে চিকাই কামোৰিলে ক'লা তুলসী পাত পিচি কামোৰা অংশত লগাই দিলে বীজাণুমুক্ত হ'ব চাৰি নম্বৰতে বিচাই ডাকিলে আপুনি শগুনি লতা পিচি লগাই দিলে বিচাই ডকা সোনকালেই ভাল হ'ব পাঁচ নম্বৰতে জোকে কামোৰিলে আমি কি কৰিম জোকে কামোৰা অংশত কেচা হালধি পিচি সেই ঠাইত লগালে বীজাণুমুক্ত হয় আৰু ঘাঁডুখৰো সোনকালে শুকাই যায় ছয় নম্বৰতে কুমজেলুকাই কামোৰিলে কামোৰা অংশত মধুসোলেঙৰ ৰস লগাই দিলে কুমজেলুকাই কামোৰা যি বেমাৰ হ'ব সেই বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰিব